অঁ কওকচোন অঁ অঁ কওক অঁ আপুনি এনেই কি দিম বুলি ভাবিছে অঁ হয় হয় হ'ব হ'ব হ'ব

অঁ আপুনি অনলাইনত মানে য'ৰ পৰা অৰ্ডাৰ দিব তালৈ গৈ তাৰ তলত চাব তাত আপোনাৰ পে'মেণ্টৰ অপশ্যনত কেছ অন ডেলিভাৰী বুলি আহিব তাতে কৰিলেই হৈ যাব আপুনি কেছ অন ডেলিভাৰী হৈ যাব আপোনাৰ অঁ আপোনাক কেতিয়ালৈ লাগিছিলে হয় হয় পাই যাব আপুনি বস্তুটো অৰ্ডাৰ দিব ধুনীয়াকৈ আপোনাৰ পচন্দৰ ৰংটো ছিলেক্ট কৰি দিব অঁ কেছ অন ডেলিভাৰীটো তাৰ তলতেই পাই যাব আপুনি অঁ অঁ অঁ ঠিক আছে দিয়ক